ভাৰতৰ ফেশ্বনৰ বিষয়ে ধৰা ড্ৰেছ পাতিৰ কথাই তোমাক কৈছোঁ ড্ৰেছ পাতি আজিকালি মানুহে আগৰ ফেশ্বনত বা আমি আগতে পিন্ধিছিলো মেখেলা চাদৰ চুৰিয়া তুৰিয়া তেনেকুৱা ধৰণৰ ড্ৰেছ পাতি কিন্তু এতিয়া আৰু সভ্য সমাজত বা কিছুমান ক্ষেত্ৰত আমি কিছুমান সময় সাপেক্ষে বা কেতিয়াবা হেৰিত আমি নিজৰ ড্ৰেছ পাতিও সময়ৰ লগত মিলাব লগা হয় তেতিয়া আমাৰ ড্ৰেছ পাতিও তেতিয়া সলনি হৈ যায় ধৰা আমি কেতিয়াবা মন্দিৰ গ'লে আমি তাতে মেখেলা চাদৰ পিন্ধো বা বেলেগ ট্ৰেডিশ্যনত আমি বেলেগ ড্ৰেছ পিন্ধিব লগা হয় তাত যে মানুহৰ নিজৰ নিজস্বতাও হেৰাই যাব সেইটোও মই নেভাবোঁ কাৰণ আজিৰ যুগত মানুহ চলিবৰ কাৰণে ফেশ্বন আদিৰ সকলো পিনে মানুহে খাপ খুৱাই নিজকে চলাবৰ কাৰণে চেষ্টা কৰিব লাগিব আমি বা আনে আনে কিবা ভয়ত কিবা এটা মানুহে কিবা ক'ব সেইটোক লৈ আমি নিজক নিজৰ হেৰিটো নিজে বজাই ৰাখিব লাগিব কিন্তু নিজৰ হেৰিটো সভ্যতাতোও এৰিব নালাগিব আমি ভাবোঁ যে ড্ৰেছে যে ড্ৰেছ পিন্ধিলেই যে মানুহৰ লাইফটো কিবা সলনি হ'ব বা মানুহৰ পৰা কিবা হেৰি পাম সেইটোও নহয় নিজক যদি আমি ঠিকভাৱে ৰাখোঁ বা নিজৰ সভ্যতাটো আমি ঠিকমতে ৰাখোঁ ড্ৰেছে কোনো মানুহৰ হেৰি সলনি কৰিব নোৱাৰে বা আমি যি পিন্ধো সেইটোক লৈ মানুহে হেৰি কৰিব নোৱাৰে খালী নিজেই ঠিক থাকিব লাগিব ধৰা আজি মই এতিয়া ঘৰত যি ড্ৰেছ পিন্ধিছোঁ সেইটো মোৰ নিজৰ হেৰিৰ মতে পিন্ধিছোঁ বা মোৰ যিয়ে হওক পৰিৱেশে মোক যিটো খাপ খুৱায় সেইটো মই পিন্ধিম মই নিজকে বা নিজৰ দেহৰ হেৰিৰ কাৰণে স্বাস্থ্যৰ কাৰণেও কিছুমান ড্ৰেছ পাতি মই ঘৰতেই পিন্ধোঁ কিন্তু সেই ড্ৰেছ পিন্ধি মই বাহিৰতো নোলাও সেইটো মই নিজৰ হেৰিতো মই নিজে বজাই ৰাখোঁ ঠিক তেনেদৰে আন ক'ৰবাত গ'লে বিয়া বাৰু গ'লেও আমি ড্ৰেছ পাতি ধুনীয়াকৈ সজাব সজাই পৰাই যেনেকে পিন্ধিব লাগে তেনেকে পিন্ধোঁ ধৰা আজিকালি ছোৱালীবিলাকেও কিছুমান ড্ৰেছ পিন্ধে সেইটো লৈ মানুহে অলপ কৰে বা এনেকে পিন্ধি সিহঁতে ঘূৰি ফুৰিছে অ'ত ত'ত তেনেকে কিন্তু সেইটো চাব লাগিব যে হিহঁতে কি কাৰণে পিন্ধিছে বা কেনেকে কি সময়ৰ লগত কেনেকে কি কৰি পিন্ধিছে সেইটো যে তাই পিন্ধি হেনেকে ঘূৰি ফুৰিলে তাৰই স্বভাৱটোৰ হেৰি আহিব সেইটোও নহয় সেইটো মানুহে নিজে বুজিব লাগিব সভ্যতাৰ লগে লগে যিহেতু আমি নিজকে খাপ খুৱাই চলিব লাগিব পশ্চিমীয়া সভ্য ধৰা